বিভিন্ন চিজনত আমি ফুল পুলি ৰোওঁ টাবতো ৰোওঁ ধৰি লোৱা সেইবিলাক আমি পোক পৰুৱা পৰিব নোৱাৰাকে আমি চিজনত ভালকে ৰোওঁ তাত চূণ দিওঁ সাৰ দিওঁ তেনেকে যত্ন লওঁ কেতিয়াবা শুকাই যায় খৰালি তেনেকে আমি আকৌ পানী দিওঁ পানী দি ধৰি লোৱা কিছুমান ফুল পানী দিলেও হেৰি নহয় সেইবিলাক আঁতৰাই আকৌ আমি তাত ভাল ফুল ৰোওঁ গোলাপ ফুল ৰোওঁ নানা ধৰণৰ ফুলবিলাক আমি তেনেকে ৰুবলে যত্ন কৰোঁ টাবত টাববিলাক কেতিয়াবা শুকাই যায় ভিতৰত থাকিলে সেইবিলাক বাহিৰলৈ উলিয়াই দিওঁ বাহিৰলে উলিয়াই আকৌ তাত চাফ চাফাই কৰি সেইবিলাক আকৌ ভিতৰত নিজৰ জেগাত থওঁ আৰু যোনবিলাক ৰোওঁ সেইবিলাক বাগিচাত আমি চাফ চাফাই কৰি বনবিলাক গুচাই তাত চূণ গুড়ি দি ধৰি লোৱা আমি টাববিলাক পুলিবিলাক আমি ভালকে হেৰি কৰিবলগীয়া হয় যত্ন লওঁ আৰু ক'বলে লোৱা নাই